ভ্ৰমণ বুলিবলৈ বহুতো আছে তাৰে মাজত প্ৰিয় বন্ধুবৰ্গৰ সৈতে বাসুদেৱ থানলৈ যাওঁতে আৰু পদুমী থানলৈ যাওঁতে বহুত ভাল লাগিছিল প্ৰথমে বাসুদেৱ থান পাবলৈ সকলোৱে ভগৱানক প্ৰাৰ্থনা গালো তাৰপিছত বিয়ানাম আইনাম আধুনিক গীত বনগীত গাই আপোন পাহৰা হৈ গৈছিলোঁ চাৰিওফালে সৰিয়হৰ ফুল মাজত ৰাস্তা কাষে কাষে মনোৰম দৃশ্য গাড়ীৰ পৰা নামি সৰিয়হ ফুলৰ মাজত সকলোৱে ফটো তুলিলোঁ কিছু সময় যোৱাৰ পিছত বাসুদেৱ থান পালোঁ বাসুদেৱ সেৱা কৰি আকৌ আমি ঢকুৱা ঢকুৱাখানা হৈ লখিমপুৰ পদুমনি থানলৈ পালোঁ পোৱাৰ সময়ত গধূলি ছয়টা বাজিছিল আকৌ আয়ক সেৱা কৰি আমি ঢকুৱাখানা হৈ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া পাৰ হৈ ডিব্ৰুগড় তিনিচুকীয়া পাৰ হৈ ডুমডুমা পালোহি